হেল্ল' হেল্ল'

অঁ কওকচোন হয় হয় অঁ হয় কওক অঁ কওকচোন বাৰু আপোনাক কেনেকুৱা কি বস্তু লাগে হয় অঁ অঁ হ'ব বাৰু এতিয়াতো আৰু ঠাণ্ডা দিনত আপুনি ঠাণ্ডা আহিছে কাৰণে আজিকালি পুৰা শাক পাচলিখিনিয়ে পাব বাৰু ভালকৈ এনেই কবি আছে

অঁ আপুনি কওকচোন বাৰু কিমান লাগে মই চেষ্টা কৰিম আপোনাক দিবলৈ মোৰ আছে বাৰু সুবিধা দিবপৰা

অঁ সেইবোৰ আছে দিব পাৰিম অঁ আছে আছে এতিয়া গোটেইবোৰেই পাব হয় হয় গোটেইবোৰে আছে বাৰু দিবপৰা হ'ব এনেই কিমানমান লাগিব বাৰু আপোনাক

অঁ পাব পাব অঁ সেই পাই যাব বাৰু সিমানখিনি দিবপৰা হৈ আছে হয় হয় হয় হয় পাব দিবপৰা হৈছে হৈছে হয় খালী পিঁয়াজটোহে অলপ দাম পাব আৰু এতিয়া দাম বাঢ়ি আছে নহয় এতিয়া হয় হয় হয় ৰেট মানে সেয়ে আৰু

হয়

অঁ মই এনেইতো কবিটো এতিয়া চল্লিছ পঞ্চাছ এনেকৈ চলি আছে কিন্তু বীনটো অলপ তাতকে দামটো কম বাৰু বিছ টকাটো পাব পাৰে সৰহকৈ ল'লে খালী পিঁয়াজটো আপোনাৰ অকণমান দামটো বেছি এতিয়া পিঁয়াজবিলাক এই হেৰি হ'ল যে কিবা বেয়া পিঁয়াজ আহি আছিলে সেইকাৰণে অঁ পুৰণা পিঁয়াজটোৱে পাব আপুনি হেৰি বস্তু নাপায় ভাল বস্তু পাব সেইটো আপুনি একেবাৰে হেৰি হৈ থাকিব পাৰে আৰু অঁ অঁ দৰকাৰ হ'ব পাৰে তাৰমানে আপোনাক সময়ত মই গোটেইখিনি বস্তুৱেই দিবপৰাকৈ মোৰ আছে চিন্তা কৰিব নালাগে মোৰ ব্যৱসায়টো ইমান সৰু নহয় বাৰু ডাঙৰেই পাচলি মই সৰহকৈয়ে হেৰি কৰোঁ অঁ অঁ হ'ব বাৰু দিয়ক ঠিক আছে খালী আপুনি এই মোক হেৰিটো কৰি দিব তাৰিখটো সময়মতে